হেল্ল' অঁ মই এইটো ড'মিনজত লাগিছেনে অঁ অঁ হয় মই আপোনাৰ অৰ্ডাৰ এটা দিছিলোঁ অঁ ৰাতিপুৱা মানে দহটা বজা মানতেই দিছিলোঁ অঁ এতিয়ালৈকে এতিয়া এটা বাজি গ'ল পোৱাহি নাই মানে অৰ্ডাৰটো অঁ কিয় দেৰি হৈছে আপুনি এবাৰ সুধি চাব নেকি অঁ ঠিক আছে সুধি চাওকচোন হেল্ল' অঁ সুধিলে অঁ অঁ আপুনি সেইটোতো মোৰ এড্ৰেছ নহয় ন আপুনি ভুল এড্ৰেছত মানে পঠিয়াইছে অঁ মোৰ এড্ৰেছটো আপুনি আকৌ লিখি ল'ব নেকি ভুল এড্ৰেছ দিছে কাৰণে তেওঁ মানে পোৱাহি নাই দেৰি হৈছে এড্ৰেছটো আপুনি লিখি লওকচোন আকৌ এবাৰ অঁ মই কৈ দিছোঁ আপুনি লিখি লওক মোৰ আমলাপটি আমলাপটি আপোনাৰ মোহনাঘাট পৰে অঁ মোহনাঘাট আপোনাৰ মোহনাঘাটৰ ফালে সোমাই আহি আপুনি ৰাইট ছাইডে যাব ৰাইট ছাইডে গৈ এটা মানে ঘৰ পাব বিল্ডিং ঘৰ পাব আৰ চি চি মই ওপৰত থাকোঁ হয় অঁ তাত তাতে মই তাতে থাকোঁ তাতে আপুনি এড্ৰেছটো কৈ দিব তেওঁক আৰু ফোন নম্বৰটো লৈ লওক নহ'লে হয় হয় মই ফোন নম্বৰটো কৈ দিছোঁ আপুনি তেওঁক তেখেতক দি দিব হয় মোৰ ফোন নম্বৰটো লওক এইট ফ'ৰ এইট ছিক্স থ্ৰী ডাবল এইট থ্ৰী চেভেন ফ'ৰ

আগতেও মই এনেকৈ অৰ্ডাৰ দিছোঁ কিন্তু এনেকুৱা হোৱা নাই আজিহে হৈছে এতিয়া ইমান দেৰি হৈছে দিগদাৰ হৈ গৈছে ন মানুহ ঘৰত ৰখি আছে অঁ মানুহ এতিয়া যাওঁ যাওঁ যাওঁৱে কৰি আছে মইহে ৰখাই থৈছোঁ আপুনি সোনকালে আহিবলৈ ফোন কৰি দিব

ঠিক আছে বাৰু আপুনি ফোন কৰি দিব থেংক ইউ